হেল্ল' দাদা মই যে এইমাত্ৰ আপোনাৰ অ'টোখনত গৈছিলোঁ মোৰ ফটককে অ'টোখনৰ পৰা নামোঁতে হেণ্ডবেগটো আনিবলৈ পাহৰি থাকিলোঁ নহয় আপুনি ঘূৰি আহিব পাৰিবনি বাৰু মোক দিবলৈ মোৰ ইম্পৰটেন ডকোমেণ্ট আছিল তাত সেইখিনি নহ'লে মানে বহুত দিগদাৰ হ'ব আপুনি পাৰে যদি অকণমান সোনকালে আহকচোন মই আকৌ বেগটো আপোনাৰ পৰা লৈ ল'ম লৈ ল'ব বিচাৰিছোঁ